নমস্কাৰ মোৰ নাম শ্ৰী শচীন গগৈ আপোনালোকৰ ৰেষ্টোৰেণ্টখনৰ ওপৰত মই দুআষাৰ মন্তব্য আগবঢ়াব বিচাৰিছোঁ আপোনালোকৰ ৰেষ্টোৰেণ্টত মই প্ৰায়ে যাওঁ আৰু আপোনালোকে মোক মোকে ধৰি প্ৰতিজন কাষ্টমাৰকে খুব সুন্দৰভাৱে ট্ৰিট কৰে অন্য ৰেষ্টোৰেণ্টসমূহৰ তুলনাত আপোনালোকৰ আইটেমৰ ক্ষেত্ৰত যথেষ্ট ভেৰাইটি দেখিবলৈ পাওঁ তাৰোপৰি আইটেমৰ সংখ্যাও যথেষ্ট বেছি এখন ৰেষ্টোৰেণ্টৰ দ্বাৰা সম্ভৱ হোৱা প্ৰায় প্ৰতিটো বস্তুৱে মই ভাবোঁ আপোনালোকৰ ৰেষ্টোৰেণ্টখনত উপলদ্ধ আছে পূৰ্বতে আপোনালোকৰ ৰেষ্টোৰেণ্টলৈ গৈ গৈহে খোৱা হয় কিন্তু ঘৰৰ পৰা অৰ্ডাৰ কৰি মই কেতিয়াও খোৱা নাছিলোঁ যোৱা ঊনত্ৰিছ মাৰ্চ তাৰিখে মই যিহেতু মোৰ বাৰ্ডদে' আছিলে সেইদিনা ছ' মোৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ কেইবাজনো লোক আমাৰ ঘৰলৈ আহিছে ছ' বাৰ্ডদে ছেলিব্ৰেট কৰাৰ উদ্দেশ্যে আপোনালোকৰ ৰেষ্টোৰেণ্টৰ পৰা কেইটামান বস্তু অৰ্ডাৰ কৰি ছেলিব্ৰেট কৰোঁ বুলি ভাবিলোঁ ছ' অৰ্ডাৰ কৰা বস্তুবিলাকৰ কিছু এনেধৰণৰ সাতটা ছিকেন কুট্টো পৰাঠা নটা মটন বিৰিয়ানি অৰ্ডাৰ কৰা হৈছিল চাৰিটা ভেজ ৰ'ল অৰ্ডাৰ কৰিছিলোঁ হাইদৰাবাদি বিৰিয়ানি অৰ্ডাৰ কৰিছিলোঁ তিনিটা আৰু চাৰিটা ফ্ৰাইদ ৰাইচ অৰ্ডাৰ কৰিছিলোঁ আপোনালোকৰ ৰেষ্টোৰেণ্টৰ পৰা আমাৰ ঘৰৰ দূৰত্ব প্ৰায় পাঁচ কিলোমিটাৰ কিন্তু আমি আশা কৰাতকৈ খুব কম সময়ৰ ভিতৰতে অৰ্ডাৰটো ডেলিভাৰী বয়জনে আমাক ডেলিভাৰী কৰি থৈ গৈছে অন্য ৰেষ্টোৰেণ্টবোৰতকৈ সঁচাকৈ যথেষ্ট সোনকালে আমি অৰ্ডাৰটো পাইছিলোঁ তাৰোপৰি অন্য ৰেষ্টোৰেণ্টসমূহৰ তুলনাত ৰেষ্টোৰেণ্টৰ ডেলিভাৰী ছাৰ্জো যথেষ্ট কম হয় মই খোৱা ফ্ৰাইদ ৰাইচটোৰ ভিতৰত আটাইতকৈ বেষ্ট ফ্ৰাইদ ৰাইচ আছিল মই আপোনালোৰক পৰা অৰ্ডাৰ কৰা ফ্ৰাইদ ৰাইচকেইটা তাৰোপৰি ইয়াৰ মানদণ্ড যথেষ্ট ভাল আছিল কিন্তু এটা কথা বেয়া লাগিল যে তাৰ কুৱাণ্টিতিটো অলপ কম আছিল আশা কৰোঁ আপোনালোকে কুৱাণ্টিতিৰ ক্ষেত্ৰত কিছু ইম্প্ৰভমেণ্ট আনে যাতে বাকী হাইদৰাবাদি বিৰিয়ানিৰ কথা যদি মই ক'বলৈ যাওঁ তেন্তে তাত জলাটো খুব বেছি পোৱা গৈছিল সকলোৱে খাব পৰাকৈ জলাটো যদি এটা মাত্ৰাত দি যদি অতিৰিক্তভাৱে যিখিনি জলাৰ প্ৰয়োজন হয় সেইখিনি এক্সট্ৰাকৈ পেক কৰে আৰু যাতে সেইখিনি কাষ্টমাৰলৈ প্ৰেৰণ কৰে দেন মই ভাৱোঁ কাষ্টমাৰজন যথেষ্ট সুখী হ'ব মই জলাৰ কথাটো এইকাৰণেই উত্থাপন কৰিলোঁ আপোনালোকৰ আগত কিয়নো হাইদৰাবাদি বিৰিয়ানিকেইটা আমাৰ ঘৰৰ যি সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ বাত জলাটো খুব বেছি হোৱাৰ বাবে সিহঁতে খাবলৈ অসক্ষম হ'ল গতিকে আপোনালোকে উক্ত বিষয়টোৰ ওপৰত যথা প্ৰয়োজনীয় ষ্টেপ ল'ব বুলি আশা কৰিলোঁ এতিয়া যদি মই ক'বলৈ যাওঁ ছিকেন কুট্টো পৰাঠা কেইটাৰ বিষয়ে দেন ছিকেন কুট্টো পৰাঠা কেইটা ছিকেনৰ পৰিমাণ মই ভাবোঁ যথেষ্ট কম আছিল যিমান থাকিব লাগে তাতকৈ মানে অলপ কম আছিল তথাপি ছিকেনৰ কম পৰিমাণ যদিও কম আছিল বাত তাৰ সোৱাদৰ স্তৰ কিন্তু কমা যেন নালাগিল মোৰ মই মই ভাৱোঁ তথাপি ছিকেনৰ পৰিমাণ যদি অলপ বঢ়ায় দেন হয়তো তাৰ সোৱাদ আৰু দুগুণে বাঢ়ি যাব এতিয়া মই ক'বলৈ যদি যাওঁ ভেজ ৰ'ল কেইটাৰ বিষয়ে দেন ভেজ ৰ'ল কেইটা সঁচাকৈ বহুত ভাল লাগিল ভেজ ৰ'ল কেইটা মই খোৱা নাছিলোঁ নাছিলোঁ আচলতে মোৰ বন্ধুবৰ্গসকলে খাইছিল বাত সেইকেইটা খুব সুন্দৰভাৱে প্ৰস্তুত কৰা হৈছে ভেজ ৰ'ল কেইটা আশা কৰাতকৈ খুব ডাঙৰ আছিল আৰু তাত তাত দিয়া সকলো উপকৰণ খুব সুন্দৰভাৱে তাৰ মাজত ডিষ্ট্ৰিবিউট কৰি থোৱা হৈছিল জলাৰ পৰিমাণ সকলো খুব সুন্দৰকৈ বেলেঞ্চ কৰি বনোৱা হৈছিল লগৰ ভেজ ৰ'ল খোৱা কেইজনে প্ৰশংসা কৰি পেনি কৰিছিল সেই ভেজ ৰ'ল কেইটাৰ আৰু সেই ভেজ ৰ'লকেইটাৰ সোৱাদ পাই তেওঁলোকে মোৰ পৰা নাম্বাৰো সংগ্ৰহ কৰি লৈ গৈছিল যাতে আপোনালোকৰ ৰেষ্টোৰেণ্টৰ পৰা বস্তু অৰ্ডাৰ কৰিপেনি খাব পাৰে অৱশেষত মই মটন বিৰিয়ানিৰ কথালৈ আহিছোঁ মটন বিৰিয়ানিৰ ক্ষেত্ৰত তাৰ গুণগত মান যথেষ্ট ভাল আছিল তথাপি অলপ ঠাণ্ডা হৈ যোৱাৰ বাবে তাৰ সোৱাদৰ সোৱাদৰ কিছু অৱকাশ মই দেখিবলৈ পালোঁ কিয়নো লাষ্ট টাইম মই আপোনালোকৰ ৰেষ্টোৰেণ্টত গৈ যেতিয়া মই মটন বিৰিয়ানি অৰ্ডাৰ কৰি খাইছিলোঁ তেতিয়া তাৰ সোৱাদ মই ইয়াতকৈ অলপ ভাল পাইছিলোঁ কিয়নো তেতিয়া মটন বিৰিয়ানিটো অলপ গৰম গৰম হৈ আছিল তাৰ টেষ্ট ইয়াতকৈ সঁচাকৈ সঁচাকৈ বহুত ভাল আছিল মই ভাবোঁ বিৰিয়ানি কেইটা অন্য কাষ্টমাৰৰ বাবে প্ৰস্তুত কৰা হৈছিল বহু সময়ৰ আগতে গতিকে আশা কৰোঁ নেক্সট টাইম যেতিয়া আপোনালোকে এনেদৰে অৰ্ডাৰ দিবলৈ যায় তেতিয়া হয়তো নতুনকৈ প্ৰস্তুত কৰি বা আগতে যিখিনি প্ৰস্তুত কৰা আছিল সেইখিনি গৰম কৰি যাতে অৰ্ডাৰটো প্ৰেৰণ কৰে ইয়াকে ইয়াকে আশা কৰিলোঁ মই বাকী মোটামুটি আপোনালোকৰ ৰেষ্টোৰেণ্টৰ কথা যদি মই ক'বলৈ যাওঁ মোটামুটি এইটো এৰিয়াত থকা সকলো ৰেষ্টোৰেণ্টৰ ভিতৰত মই ভাবোঁ আপোনালোকৰ ৰেষ্টোৰেণ্টখন বেষ্ট ৰেষ্টোৰেণ্ট যিখন ৰেষ্টোৰেণ্টে নিজৰ কাষ্টমাৰক নিৰাশ কৰিব নিবিচাৰে কেতিয়াও তেওঁলোকৰ প্ৰতিটো প্ৰয়োজন পূৰাব বিচাৰে কাষ্টমাৰ কেইজনৰ গতিকে আশা কৰোঁ মই কোৱা কথাখিনিৰ ওপৰত আপোনালোকে চকু দিয়ে যেন ধন্যবাদ